মহিলাসকলৰ দৈনিক জীৱন আগতকৈ বহুতো আগবাঢ়িছে কাৰণ আগৰ অৱস্থাত সিহঁতৰ মহিলাসকলৰ ল'ৰা মানে পুৰুষৰ তুলনাত সিহঁতে বহুত কম দৃষ্টিত চোৱা হৈছিলে একলগে মানে পঢ়া শুনাৰ পৰা বিৰত বিৰত ৰাখিছিলে তাৰ বাহিৰেও মানে মহিলাসকলক এ সকলো ধৰণৰ সা সুবিধাৰ পৰা বিৰত ৰাখিছিলে তেওঁলোকৰ প্ৰধান কাম দিয়া হৈছিলে অকল বিয়া হোৱা আৰু ঘৰ চলোৱা আৰু ভাত বনোৱা বচ কিন্তু আজিকালি সেইটো দিন নাই বহুতখিনি বিকাশ হৈছে সেই দৃষ্টিভংগীটো বহুতখিনি আগবাঢ়িছে যে মহিলাসকলক পুৰুষৰ লগত সমান অধিকাৰ দিয়া আৰু আজিকালিটো দেখা গৈছে যে মহিলাসকল পুৰুষতকৈ বেছিকৈহে অলপ অধিকাৰ দিয়া হোৱা হৈছে মহিলাৰ সন্মানটো আমাৰ ভাৰতত বহুতেই বেছি পৰিমাণে হৈছে তথাপিও আজিকালি মহিলাসকল ইমান এ অধিকাৰ পাইছে যদিও মহিলাসকলৰ বাবে কিছুমান কি কয় আপোনাৰ সুৰক্ষিতভাৱে মই নিবিচাৰোঁ কাৰণ বহুতো আজিকালি কেচ চলি থাকে এ ঘটনা হৈ থাকে মহিলাসকলৰ কিবা ৰেপ কেচত কিবা হওক নিৰ্যাতন কৰা গতিকে মই নেজানো কি হৈছে পৃথিৱী মানে মানুহবোৰ তাৰ বাহিৰেও স্কুল কলেজত হওক বা মহিলাসকলৰ পৰাতো কোনো ফিজ নলয়েই তেনেকৈ কিবা চৰকাৰী চাকৰি হ'লেও মহিলাসকলৰ পৰা তেনেকৈ ইমান ফিচ নলয় যিমান পুৰুষৰ পৰা লোৱা হয় তাৰপিছতে যিকোনো ধৰণৰ চৰকাৰী আঁচনি আছে মহিলাসকলৰ বাবে তাৰপিছত আৰু আপোনাৰ মহিলাসকলৰ বাবে যিকোনো কৰ্মক্ষেত্ৰত কিছুমান স্থান এ আগতীয়াকৈ সংৰক্ষণ কৰি ৰখা হয় সুৰক্ষিত কৰি ৰখা হয় তাৰ বাহিৰেও মহিলাসকলে নিজে এ নিজৰ কৰ্মজীৱন আগবাঢ়িবৰ কাৰণে বহুতো কিছুমান হেৰি আছে আপোনাৰ যোজনা আছে চৰকাৰৰ ফালৰ পৰা গতিকে মহিলাসকল বহুতো আগতকৈ এ সলনি হৈছে বুলি মই ভাবোঁ আৰু আজিকালি পুৰুষৰ লগত মহিলাও সমানে শিক্ষা সুযোগ পায় যিকোনো কৰ্মক্ষেত্ৰত সকলো যাব পাৰে যিকোনো খেল ধেমালিত এ সমানে স্থান পাব পাৰে আগতে কি আছিল আমাৰ আমাৰ যিটো আমাৰ ইণ্ডিয়ান মানে ক্ৰিকেট এ টিমটো আছিলে তেতিয়া অকল আমাৰ ইণ্ডিয়া মানে পুৰুষৰ ক্ৰিকেট টিমটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিলে কিন্তু কেইবছৰমানৰ পৰা দেখা গৈছে যে মহিলা ক্ৰিকেট টিমটোকো সমানে গুৰুত্ব দিয়া হৈছে ইণ্ডিয়ান ক্ৰিকেট টিমৰ ইণ্ডিয়ান পুৰুষ ক্ৰিকেট টিমৰ লগতে আৰু মহিলা ক্ৰিকেট টিমটোৱে নাম কৰি আছে গোটেই বিশ্বতে গতিকে মই ভাবোঁ সকলো ক্ষেত্ৰতে মহিলা আগবাঢ়িছে বাকী প্ৰত্যাহ্বান বুলি ক'লে কি হয় মহিলাই নিজৰ পিন্ধা সাজ পোচাকক লৈ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হয় কাৰণ ইয়াত ভুল বেলেগৰ মহিলাসকলে সেইটো নিজে বিচাৰ কৰি চোৱা উচিত যদি ভাল পোচাক পিন্ধে তেন্তে কোনেও তাত ধৰি নাথাকে যদি এ উল্টা চিধা পোচাক পিন্ধিলেতো সবেই আপত্তি কৰিবই গতিকে সেইটো নিজৰ নিজৰ লগত কথা আৰু কেনেকৈ কি চলে বাত মই নাভাবোঁ ড্ৰেচক লৈ ইমান প্ৰত্যাহ্বান হৈছে বুলি